হয় আমাৰ বেমাৰ আজাৰ হ'লে আমি ওচৰতে স্বাস্থ্য চৰকাৰী স্বাস্থ্যকেন্দ্ৰ আছে তাতেই দেখুৱাবলৈ যাওঁ দক্ষিণ শিঙীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ তাত আমাৰ চিকিৎসকে বৰ ধুনীয়া শুশ্ৰূষা কৰে আৰু আমি তাত গৈ আমি প্ৰায় দৰৱ পাওঁ যদিহে হাড় ভাগে বা তাতকৈ ডাঙৰ অসুখ হয় তেতিয়াহ'লে আমাক চহৰলৈ যাবলৈ আমাক অনুমতি দিয়ে আমি তেতিয়া ওৱান জিৰ' এইট মাটি আমি তালৈ চহৰলৈ যাবলগীয়া হয় কিন্তু প্ৰায়খিনি বেমাৰ আজাৰে আমাৰ দক্ষিণ শিঙীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰতে আমাৰ নিৰাময় কৰিব পাৰে সকলো দৰৱ আমাৰ দক্ষিণ শিঙীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰতে পোৱা যায় আমি আৰু যদি সৰু সুৰা জ্বৰ কাহ জ্বৰ পানী লগা হয় বা এনেই সৰু সুৰা অসুখ হয় কিছুমান আমাৰ অসুখৰ দৰৱ আমাৰ আশা বাইদেউ ওচৰতো পোৱা যায় বা আমাৰ ওচৰৰ অংগনবাদী কেন্দ্ৰটো আমি কেতিয়াবা তাত কেম্প পাতিলে আমি তালৈ গৈ আমি ঔষধ আনিব পাৰোঁ আমাৰ কিছুমান ভিটামিনৰ দৰৱ মানে প্ৰায়খিনিয়ে আমাৰ দক্ষিণ শিঙীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত পোৱা যায় ওচৰতে ঘৰৰপৰা বহুত দূৰ নহয় চেলাইন ল'বলগীয়া হ'লেও আমাৰ তাতে ব্যৱস্থা আছে চেলাইন দিয়া আমি গ'লে প্ৰায় আমি তাত আমাৰ চিকিৎসা নিয়মীয়া চিকিৎসা আমি কৰিব পাৰোঁ